আছে বৰ হাঁহি উঠা কথা এটা আছে মই এলপি তৃতীয় শ্ৰেণীত পঢ়োঁ দেই এক দিন মানে তেতিয়াৰ সেই হালৰ কামত অলপ কাম থকাৰ কাৰণে মই তেতিয়া সহায় কৰাৰ কাৰণে মই সেইদিনা স্কুল ন'গলোঁ স্কুলটো খতি কৰি দিলোঁ পিছদিনা গ'লোঁ পিছদিনা যোৱাত মাষ্টৰে মোক সুধিছে তই কালি কিয় নাহিলি মই অলপ ফাঁকিয়ে দিলোঁ ক'লোঁ কি বুলি হেৰি ছাৰ কালি পিতাইৰ হালত অলপ কাম আছিল যে মই পিতাক সহায় কৰাৰ কাৰণে মই হালটো লৈ হাল বাব আহি গ'লোঁ পিতাইক অলপ কামত সহায় কৰি আছোঁ তেতিয়া মাষ্টৰে অলপ চিন্তাও কৰিছে পিতাকৰ কষ্ট দেখি হয়তো সি অলপ সহায় কৰি দিছে ঠিক আছে বাৰু তোক মই ৰেহাই দিলোঁ কিন্তু মোক এটা ল'ৰা আছে সিতো কৈ দিলে ছাৰ হেৰি কালি হাল খতি আছিল কালি হাল নাবায় তেতিয়া মাষ্টৰে বোলে হাও অ' তই দেখোন মোক বৈদ্য ফাঁকি দিলি হে ঐ কালি হাল খতি আছিল বোলে হে মই তলমূৱা হৈ গ'লোঁ এইফালে আহ এইফালে আহ মোক টেবুলৰ কাষলৈকে মাতি নিছে নি পেলাই মোৰ হাতত মোক হাতত পাঁচ বেতমান দিব মানে তিন বেতমান খোৱাৰ পিছত মোৰ অসহ্য লাগি গৈছিল তেতিয়া মই কৰিছোঁ কি বেতডালৰ গুৰকলৈকে হাতখন দিছোঁ বেতডালৰ গুৰকলৈ হাতখন দিয়াৰ লগে লগে কোবটো মোৰ তাতে লাহেকে পৰি মাষ্টৰক উৰুটোত কোবটো পৰিছে যেতিয়া মাষ্টৰৰ উৰুটোত কোবটো পৰিছে ধাম ধুম ওল্টাক পাল্টাক কৰি মোৰ পিঠিত ঠাই ঠাই ভৰিত একেবাৰে কোবাই কোবাই মোক চেঙালুটি খুৱাইছে সেইদিনাৰ পৰা মই কাণত ধৰিছোঁ যে মই আৰু মিছা কথা নকওঁ আৰু স্কুলত